হেল্ল' হেৰি নহয় ভাইটি তোমাৰ এতিয়া ৰেষ্টুৰেণ্টত মোৰ বন্ধু এজনৰ সৈতে যোৱা কথা আছিলে দুপৰীয়া আহাৰ মুঠিৰ কাৰণে ৰেষ্টুৰেণ্টত এনেই ছিট খালী আছেনে বাৰু এই দুপৰীয়া আমি দুজন গৈ আছো তাতে দুপৰীয়া আহাৰ মুঠি খাব লাগিব আৰু হেৰি নহয় এনেই ৰেষ্টুৰেণ্ট কেইটাবজাত বন্ধ হ'ব অঁ ঠিকে আছে বাৰু আমি গৈ আছো আমি এই দুজন গৈ আছো তুমি অকণমান হেৰি কৰা আমি গৈ আছো হে